মই দৌৰ মাৰি ভাল পাওঁ আৰু কাবাডী খেলি ভাল পাওঁ আৰু স্কুলত অৱশ্যে আগতে মই বহুত খেল খেলিছিলোঁ তেনেকুৱা ধৰণৰ দৌৰ থাকে কাবাডী থাকে ৰিলে ৰেচ বুলি এটা আছে সেয়া আছে ছট পুট জেবলিন থ্ৰ' কাবাডী ঠিক তেনেকুৱা ধৰণৰ খেলবিলাক খেলিছিলোঁ আৰু এই আগতেতো ধৰি লওক স্কুলত খেলোঁতে তেনেকুৱা নিৰ্দিষ্ট এটা কাৰণ ঠাই আছিলে স্কুলতে খেলা হয় আৰু লগৰ ল'ৰা ছোৱালীবোৰৰ লগতে ছোৱালীবোৰৰ লগতে খেলা হৈছিলে তেওঁলোকৰ লগত আমি খেলিছিলোঁ কিন্তু এতিয়াতো বয়স চাই বিয়া হোৱাৰ পিছত এতিয়া ইয়াতে আমাৰ ঘৰৰ ওচৰতে এখন ফিল্ড আছে সেই ফিল্ডখনতে স্বাস্থ্যটোৰ কাৰণে বেলেগতো একো খেলিব নোৱাৰি কিন্তু খেলিব পৰা নাই যদিও অকল দৌৰটোৱে মানে ৰাতিপুৱা নিজৰ স্বাস্থ্যটো ভালে থাকক বুলি দৌৰ মাৰি কেনে দৌৰ মাৰোঁ তাতে আৰু মোৰ লগত আৰু মোৰ বয়সীয়া কিছুমান মানুহ থাকে আৰু মোৰ লগৰ তেওঁলোকৰ লগতে মই খেলা ধূ তেনেকৈ দৌৰ মাৰি ৰাতিপুৱা অকণ ব্যায়ামৰ নিচিনাকৈ কৰোঁ আৰু বৰ বেছি দূৰ নহয় ঘৰৰ ওচৰতে যিখন ফিল্ড আছে সেইখন ফিল্ডতে মই ৰাতিপুৱা দৌৰ মাৰিবলৈ যাওঁ আৰু কাবাডী খেলোঁ ঠিক তেনেকুৱা ধৰণকেই আগতেই খেলিছিলোঁ কিন্তু এতিয়া বৰ্তমান খেলা নাই স্কুলৰ বয়সতে তেতিয়াই কাবাডী খেল খেলা হৈছিলে আৰু জেবলিন থ্ৰ' সেই তেতিয়াই খেলিছিলোঁ আৰু ছট পুটো তেতিয়াই খেলিছিলোঁ ঠিক তেনেকুৱা ধৰণৰকৈ খেলিছিলোঁ আৰু বাহিৰলৈও তেনেকৈ যোৱা হৈছিলে ধৰি লওক আমাৰ স্কুলৰ পৰা যেনেকৈ লৈ যায় খেলাৰ কাৰণে পুৰষ্কৃত হোৱাবিলাকক ঠিক তেনেকৈ আগতে তেনেকৈ খেলিবলৈ বাহিৰলৈ যোৱা হৈছিলে কিন্তু এতিয়াহে বৰ্তমান মাত্ৰ দৌৰটোকে মানে কৰোঁ খেলোঁ দৌৰ মাৰিবলৈ যাওঁ ৰাতিপুৱা এই লগৰবোৰ লগতে ওচৰতে ফিল্ড এখনত